ঐ নিৰ্মালি শুনা না মই যে সেইদিনা ৰিলায়েঞ্চলৈ গৈছিলোঁ কুৰ্তি দুটা কিনিছিলোঁ যে এটা বগা আৰু এটা হালধীয়া কাপোৰটো যে বহুত ধুনীয়া হয় জানানে বহুত ভাল আৰু মেটেৰিয়েলটো বহুত ধুনীয়া বহুত চফ্ট হয় কমফৰটেবল আৰু ফিটিঙো বহুতো বঢ়িয়া